আমাৰ পাকঘৰত থকা বিদ্যূতৰে চলা সামগ্ৰীসমূহ হৈছে

মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অ'ভেন বাচন ধোৱাও এটা মেচিন আছে আগতে এইসমূহ যেতিয়া নাছিলে তেতিয়া মানুহে মিক্সাৰ গ্ৰাইণ্ডাৰ ঠাইত পতা ব্যৱহাৰ কৰিছিল পতা মানে শিলৰ এচতা চেপেতা শিল তেওঁলোকে মানে মানুহে আনি লৈছিল আৰু এটা দীঘল শিল মচলা বাতিবৰ বাবে বা হালধি বাতিবৰ বাবে জালুক বাতিবৰ বাবে দালচেনি ইলাচি বাতিবৰ বাবে এই ইত্যাদি সমূহ বাতিবৰ বাবে মিহি কৰিবৰ বাবে আগতে পতা সেইখন আমি পতা বুলি কওঁ পতা ব্যৱহাৰ কৰিছিল আৰু প্ৰকৃততে সেই পতাখনেই আমি ভাবোঁ বৰ সুন্দৰ বৰ ভাল এইটো ব্যৱস্থাটো যিহেতু সময়ৰ মানুহৰ আজিকালি সময়ৰ অভাৱ সেইকাৰণে মানুহে মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰে কিন্তু পতাত বাতি খোৱা যিখিনি সামগ্ৰী সেইখিনিয়ে সুস্বাদ্যু আহাৰ আমাক দিয়ে খাই আমাক ভাল লাগে মচলা পিচিলে যিটো চেণ্ট ওলায় মিক্সাৰ গ্ৰাইণ্ডাৰত দিলে সেইটো আমাৰ চেণ্টটো নোলায় পতাত পিচি দিলে তাৰ চেণ্টটো বৰ ধুনীয়া হয় আৰু সেই পতাবিলাক আগতে মানুহে নৈত বা ক'ৰবাত যদি চেপেটা শিল দেখে আনে কোনোবা যদি নৈলৈ যায় সকলো নৈতে পোৱা নাযায় নৈবিলাকৰ পৰা বা ডাঙৰ ডাঙৰ যেতিয়া ৰাস্তা বনাবৰ বাবে ব'ল্ডাৰ আনে তাৰ মাজত মানুহে বাচি লয় শিল চেপেতা শিল আনি লয় আৰু হাতুৰিয়ে মিহি কৰি লয় চেপেতা কৰি লয় সেইটো আজিকালি প্ৰায় বহুতৰ ঘৰত দেখিবলৈও পোৱা যায় প্ৰায় মানুহৰ ঘৰতে মিক্সাৰ গ্ৰাইণ্ডাৰ আছে যদিও সেই পতাখনো আমি দেখিবলৈ পাওঁ বহুতে জলকীয়াই হওক শুকান জলকীয়াই হওক জালুকেই হওক বা অন্য সামগ্ৰীয়েই হওক হালধিয়েই হওক তেওঁলোকে পিচি পেলাই শাক পাচলি বা দাইলত দিয়ে তাৰ খাদ্যটো বৰ ভাল হয় বা সময়ৰ অভাৱ আজিকালি গতিকে মানুহে মিক্সাৰ ব্যৱহাৰ কৰিছে গেছ চিলিণ্ডাৰ হোৱাৰ আগত মানুহে খৰী আনিছিল যিহেতু সেই সময়ত খৰীৰ অভাৱ নাছিল বাৰী ঘৰ হাবি গোটেইখন খৰীৰে ভৰ্তি হৈ আছিল খৰীত ৰান্ধি খোৱাটো খুব ভাল লাগে শৰীৰৰ বাবেও আমি ভাল বুলি ভাবোঁ কাৰণ জুই যিটো সেক সেই সেকটো শৰীৰৰ বাবে উপকাৰী বুলি আমি ভাবোঁ গতিকে কিন্তু আজিকালি খৰীৰ অভাৱ হয় আৰু সেই ধোৱা আজিকালি প্ৰায় মানুহৰ ঘৰতে পকা ঘৰ হ'ল যদি খৰী জ্বলোৱা হয় তাৰ ধোৱাই গোটেই ঘৰখন চানি পেলায় গতিকে কিছুমানে হয়তো কেচা ঘৰ বনাই পেলাই খৰী ব্যৱহাৰ কৰে লগতে গেছো ব্যৱহাৰ কৰে গেছ চিলিণ্ডাৰ অসুবিধা এটাও আছে সময়মতে যদি আমি গেছ চিলিণ্ডাৰ নাপাওঁ তেতিয়া আমাৰ কাৰণে বৰ অসুবিধা হয় গতিকে তাৰ পৰিপূৰক হিচাপেও বহুতৰ ঘৰত আমি খৰী ব্যৱহাৰ কৰি থকা দেখিবলৈ পাইছোঁ আৰু আমি যিকণ ৰুটি সেকোঁ টেৱা বুলি আমি কওঁ সেই টেৱাখনত আগতে কিছুমান আমি দেখিছোঁ আমাৰ ককা আইতা দিনতো আমি দেখিছোঁ যে কেৰাহি এখন উলোটা কৰি লৈ উলোটা কৰি তাৰ ওপৰত তেওঁলোকে ৰুটি সেকিছিলে আজিকালি বৈদ্যূতিক যুগত আধুনিক যুগত বিভিন্ন ধৰণৰ সামগ্ৰী ওলালে মানুহ মানুহৰ সময়ও কম হৈ গ'ল গতিকে অ'ভেন এতিয়া কে'ক এটা যদি বনাবলগীয়া হয় অ'ভেন নহ'লে কে'কটো সুন্দৰভাৱে বনাব নোৱাৰি গতিকে অ'ভেনৰ বহুত প্ৰয়োজন হৈ আহিল আমাৰ ৰেফ্ৰিজৰেটৰ আজিকালি বজাৰত কিছুমান বস্তু হয়টো সদায় যাবলৈ মানুহৰ অসুবিধা হয় গতিকে দেওবাৰে বজাৰতে হওক বা বুধবৰীয়া বজাৰতে হওক বা শণিবৰীয়া বজাৰতে হওক অলপ সৰহ পৰিমাণৰ শাক পাচলি বা খাদ্য দ্রব্য আনে আৰু সেইবিলাক সংৰক্ষণৰ বাবে ৰেফ্ৰিজৰেটৰ ব্যৱহাৰ কৰে আগতে ৰেফ্ৰিজৰেটৰ নাছিল বাৰীতে সকলো বস্তু আছিল মানুহ মানুহবিলাক চহকী আছিল ঘৰতে বজাৰখন পাইছিল মানে বজাৰ ঘৰতে গোটেই সকলো খাদ্য সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰিছিল গতিকে ৰেফ্ৰিজৰেটৰ ব্যৱহাৰে প্ৰকৃততে আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাকে গৰম কালি ফ্ৰিজৰ পৰা পানী ওলিয়াই খায় যিটো আমাৰ ডিঙিৰ কাৰণে বা স্বাস্থ্যৰ কাৰণে অপকাৰী হয় কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ফ্ৰিজো ব্যৱহাৰ কৰিবলগীয়া হয় কিছুমান বস্তু নষ্ট নোহোৱাকৈ আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ